অঁ অঁ কোনে কৈছানো অঁ অঁ দিয়া কোৱা তোমাৰ খবৰ কোৱা আছোঁ আৰু ভালে চলি আছে পিঠা বনালোঁ কিছু কিছু অঁ কি পিঠা অঁ তিল পিঠা তাৰপিছত চুঙা পিঠাও বনালোঁ আজি ৰাতিপুৱাই তাৰপিছত আৰু সেই এই কি ঘিলা পিঠা নাম শুনিছানে নাই ঘিলা পিঠা

ক'ত গ'ল মাহঁত নাই ঘৰত

তুমি বনাবা কোনে গুড়া গুড়া গুড়া লাগিব নহয় কিনি নিবা নে কি অঁ আজিয়ে বনাবানে অঁ কি বোলে সেই এটা কাম কৰা কি বৰা চাউলৰ গুড়া আনিছা তুমি হেৰি কৰা অঁ নাৰিকল নাৰিকল কাটিছা নাৰিকল কাটিব লাগিব তাৰপিছত সেইটো ৰুক ৰুকিব লাগিব ৰুকি ভাজিব লাগিব বহুত প্ৰচেচটো অলপ দীঘলীয়া অঁ সেইটো অঁ অঁ অঁ অঁ সেইখিনি ভাজি ল'ব লাগিব লাৰি হেৰি আছে নহয় তাৱাত তাৱাত বা এই উম হেৰিত দি অলপ অলপ অলপ অলপ দি তাতে এটা এটা সেই বনাই বাতি এটাত সেই হেঁচি দিবা

ৰোল কৰি দিয়াৰ পিছত অকণমান সেই হ'ব দিব লাগিব আৰু তাপ লাগিব দিব ত' তেতিয়া ভাল হ'ব এনেকেই আৰু আহিবা ন'হলে মোৰ তাত আহিবা মই মই ইয়াতে বনাই দিম তুমি বনাব নালাগে নিজে অঁহ ঠিক আছে দিয়া হ'ব